অ' হেল্ল' ভাগ্যশ্ৰী অ' শুননা মোৰ মানে কালি যোনটো মিছোত শ্বার্ট অৰ্ডাৰ দিছিলো ন সেইটো ইমান বেয়াকৈ আহিলে কি ক'বা আৰু দেই একদম মানে শ্বাৰ্টটো গোটেই হোৱাইট কালাৰ দিছিলো গোটেই ৰেড কালাৰ আহি গ'ল গোটেই মানে এম ছাইজ দিছিলো এল ছাইজ আহি গ'ল কি ক'বা আৰু ইমান মানে ফালটোকে আহিছে তাৰমানে আৰু কাপোৰ যোনটো মানে কৈছিলো ন কাপোৰটো একদম মানে ভাল আছে কটনৰ বুলি একদম বহুত বেয়া আহিছে বহুত বেয়া মানে এনেকুৱা লাগিছে কোনোবাই ইউজ কৰি পিনি মানে দিছে নিচনা ত' কি কৰিম বাৰু আকৌ এক্সেঞ্জ কৰিব নোৱাৰিম চাগে তই কিন্তু আৰু মোৰ নি নিচিনা দিম বুলি ভাবিছিলি ন আমি একেলগে চাইছিলো যেতিয়া নিদিবি আৰু এনেকুৱা বহুত বেয়াকৈ আহিছে

অঁ সেইকাৰণে আমি কাইলৈ মানে ডে'লি বজাৰলৈকে যাম নহ'লে তাতে ভালকৈ চাই ল'মগৈ এতিয়া তাতে হেৰি বিহু আহি আছে বিহু অফাৰ দিছে বুলি কোৱা শুনিছো মই অঁ অঁ দুজনী ডাইৰেক্ট চাই কিনি ল'ম অনলাইনত এনেকৈ ল'বও নালাগে পায়

এক্সেঞ্জ কৰিব পাৰিলেতো ভালেই অঁ আকৌ বা কেনেকুৱা আহে সেইটো সেইটোও চিন্তা নহয়

হ'ব বাৰু ঠিক আছে তেন্তে কাইলৈ যাম